আমাৰ ঘৰত প্ৰথমে বন্ধ গঁড়ালেই আছিলে আমাৰ বন্ধ গঁড়ালত এবাৰ হাঁহ কুকুৰা বহুতো বেমাৰ হৈছিলে আমাৰ ত্ৰিছ চল্লিছজনীমান কুকুৰা আছিলে এবাৰ বন্ধ গঁড়ালত থোৱাৰ বাবে কুকুৰাৰ কুকুৰাৰবোৰো বেমাৰ হৈ মৰিলে কুকুৰাৰ কণীও বেয়া হ'ল কুকুৰাৰ সৰু সৰু পোৱালিবোৰ এই মৰিলে তাৰমানে আৰু ইমানেই মৰিলে নহয় দেখি আৰু বেয়া লাগি গৈছে আৰু সেইকাৰণে মানুহে এই খোলা গঁড়াল ল'ব লাগে বায়ু চলাচল কৰিবপৰা গঁড়াল হ'ব লাগে হাঁহ কুকুৰা পুহিবৰ কাৰণে হাঁহ কুকুৰা বুলি নহয় আৰু সকলো জন্তুৰ কাৰণে খোলা গঁড়ালেই প্ৰয়োজন আৰু সেয়ে অকল হাঁহ কুকুৰা বুলিয়ে ক'ব নোৱাৰি আৰু চব বস্তুকেতো বায়ু প্ৰয়োজন হয় ভাল বায়ু সেইকাৰণে হাঁহ কুকুৰা গৰু ছাগলী যি হয় চবকেতো খোলা গঁড়ালেই হয় খালি খোলা গঁড়াল হ'লেও ৰাতি গঁড়াল সদায় মাৰি থ'ব লাগে নহ'লে বেলেগ জন্তুৰপৰা সিহঁতক সিহঁতক অনিষ্ট কৰেহি আৰু খাই পেলাইহি আহি সেনেকৈ হাঁহ কুকুৰা বহুতো বেমাৰ হয় চিজনে চিজনে সেইকাৰণে ভালদৰে ৰাখিব লাগে হাঁহ কুকুৰা হাঁহ কুকুৰা হাঁহক সদায় পানী দিব পানীত থাকিব লাগে দিনত ৰাতি হ'লে উঠাই আনিব লাগে ৰাতিয়ে দিনে পানীত থ'লেও বেমাৰ হয় আৰু আমাৰ ওচৰত চবৰ গঁড়াল দেখিছোঁ চবৰে কিছুমানৰ খোলাই বাৰু কিছুমানৰ হেৰি বন্ধ গঁড়াল আছে হাঁহ হাঁহ কুকুৰাৰ পটককৈ বেমাৰ হয় ফাগুন মাহৰ সেনেকুৱা আৰু সেনেকৈ কি বগৰী ফুলিলে হয় বুলি কোৱা শুনোঁ সেইকাৰণে হেৰি সাৱধানে সেই সময়ছোৱা আপডাল বেছি কৰিব লাগে হাঁহ কুকুৰা হাঁহ কুকুৰাৰ হাৱা বতাহ নেপালে কণীবোৰ ঘোলা হৈ যায় হাঁহ হাঁহ কুকুৰাৰ এই